প্ৰতিখন ঠাইৰে নিজা নিজা ভাষা আছে আৰু সেই ভাষাটোৱেই আচলতে ঠাইখনৰ বা অঞ্চলটোৰ ৰাজ্যখনৰ মূল বৈশিষ্ট্য হিচাপে মূল চিনাকি হিচাপে পৰিচয় দিয়ে যেনেকৈ উৰিষ্যাৰ উড়িয়া ভাষা তামিলৰ তামিলনাডুৰ তামিল ভাষাৰ কেৰেলাৰ মালয়ালম ভাষাৰ তো এনেদৰে আমাৰ অসমৰ অসমীয়া ভাষাতেই আমাৰ জাতি আমাৰ অসমখনৰ মূল পৰিচয় সুতে সুঁতি আচলতে মোৰ চিনাকি সুঁতি আৰু এই অসমীয়া ভাষাটোৰ আজি যি অসমীয়া ভাষাৰ এইটো কোনো ধৰণৰ নতুনকৈ গঠন হোৱা বা আকস্মিকভাৱে গঠন হোৱা এটা ভাষা নহয় ই এটা পৰিৱৰ্তনশীল প্ৰক্ৰিয়াত পৰিৱৰ্তন হৈ হৈ হৈ আজি এই ৰূপ লৈছে এইটো এটা সংস্কৃতিৰ পৰা যিটো যোগ অনুসৰি যিটো পৰিৱৰ্তন হৈছে আৰু সেই সংস্কৃতিৰ পৰা পৰিৱৰ্তন হৈ আজি এই ৰূপ লৈছে আৰু এই যে অসমীয়া ভাষাৰ গতিকে সংস্কৃতিৰ পৰা যিহেতু আহিছে তাৰ আৰ্যৰ পৰাই মূল হ'ব লাগিব আৰ্য সংস্কৃতিয়ে মূল আৰু কিন্তু তাত সময়ে সময়ে বিভিন্ন জনগোষ্ঠী বা অনাৰ্যসকলৰ প্ৰভাৱো ইয়াত অসমীয়া ভাষাত আহি সোমাই পৰিছে বড়ো কছাৰী গাৰো ডিমাছা ৰাভা তিৱা এনেদৰে কিছুমান শব্দ আহি সোমাই পৰিছে তাৰোপৰি ইয়াতটো আজিকালি এনেকুৱা হৈছে ইয়াত হিন্দী ইংলিছ ভাষাৰো ইংৰাজী ভাষাৰো ইয়াত ব্যৱহাৰ হ'বলৈ লৈছে মাজে মাজে এইটো আচলতে অতি আধুনিকতাৰ প্ৰভাৱ বুলি ক'ব লাগিব কিন্তু তথাপিও ক'ব লাগিব যে সেই ৰাজ্যখন বা সেই দেশখনৰ বা ঠাইখনৰ ভাষাটোৱে হৈছে মূল কেন্দ্ৰবিন্দু ভাষাটোৱে নিজৰ বৈশিষ্ট্য মেৰুদণ্ড ভাষাৰ অবিহনে এটা জাতি মৃত্যু হোৱাৰ দৰে হৈ যায় গতিকে যেতিয়ালৈকে আমাৰ অসমীয়া ভাষা থাকিব তেতিয়ালৈকে অসমীয়া জাতি থাকিব তেতিয়ালৈকে অসমীয়া অসমখন থাকিব কিন্তু যদি অসমখন থাকি অসমত বঙালী ভাষা চলে হিন্দী ভাষাহে মাতৃভাষা হয় মাৰাথী ভাষাহে মাতৃভাষা হয় তেতিয়া হ'লেতো অসমীয়াৰ অস্তিত্ব নাইকিয়া হ'ব কিন্তু অসমীয়া অসমীয়া বুলি কোৱাটোৱে আচলতে ভুল হ'ব তেতিয়া মাৰাঠী ক'ব লাগিব বঙালী ক'ব লাগিব সেই হিচাবে অসমীয়া ভাষাটো অসমক অসমীয়া হিছাপে কোৱাত অসমীয়া ভাষাটোৱে যথেষ্ট পৰিমাণে ভূমিকা লাভ কৰিছে বুলিয়ে ক'ব লাগিব